গাঁৱত বিদ্যুৎটো দৰকাৰ হয় যেতিয়া নিকি আমাৰ কঠীয়া পাৰিব হয় তেতিয়া বিদ্যুতৰ মটৰ লাগিব তাৰপাছত কঠীয়া তুলি আনি যেতিয়া ৰুব হয় তেতিয়া পানী লাগিব তেতিয়া বিদ্যুতৰ মটৰ লাগে আৰু ধান যেতিয়া ডাঙৰ হৈ আহি ধান হ'ব তেতিয়া আমাক ঘৰলৈ আনি মেচিন বিদ্যুতৰ দৰকাৰ হয় মেচিনটো তেতিয়া চাউল উলিওৱা হয়